বাগিছা বুলি ক'লে বিশেষকৈ আমি ফুলৰ লগতে ইয়াত থকা বিভিন্ন ধৰণৰ গছ গছনিসমূহকো বুজাব পাৰোঁ যিহেতু আমি আমাৰ বৰ্তমান সময়ত দেখিব পৰা গৈছে যে মানুহে বিশেষকৈ ঘৰৰ ভিতৰতো কিছুমান বিশেষ ধৰণৰ ফুল বা অন্য কিছুমান ফুলবিহীন বা ফুল নথকা গছ পুলি ৰুৱা দেখা যায় বিশেষকৈ ইয়াৰ পৰা আমি দেখা পাওঁ যে মানুহৰ মনত এক ধাৰণা আহি পৰিছে যে ইয়াৰ জড়িয়তে মানুহে এক নিজাববীয়াকৈ সুখৰ ঠাই বিচাৰি পায় নিজৰ বাগিছা পাতিবলৈ সহায় কৰোঁতে নিজৰ বাগিছাৰ লগতে অন্য কোনোবাই বাগিছা বাগিছা বনোৱাৰ ক্ষেত্ৰত বিশেষকৈ আমি ইয়াক গুৰুত্ব দিয়াৰ কথা আহি পৰে বিশেষকৈ গুৰুত্ব দিয়াৰ কথাটো হৈছে সদায় প্ৰতিপালন কৰাৰ কথা বিশেষকৈ আমি এখন বাগিছা যদি ভাল পাওঁ নিজৰ মনৰ পৰা তেন্তে সদায় ইয়াৰ প্ৰতিপালন কৰাটো বিশেষভাৱে গুৰুত্বপূৰ্ণ সঠিক সময়ত ইয়াত পানী দিব লাগে জোখত পানী দিয়াৰ ওপৰিও ইয়াত বিভিন্ন ধৰণৰ সাৰ দিয়াৰ ওপৰিও কোনোজোপা গছত বা পুলিত বেছিকৈ পানীৰ প্ৰয়োজন বা কোনজোপা গছত কমকৈ পানীৰ প্ৰয়োজন ইয়াৰ ওপৰতো আমি চকু ৰাখিব লাগে বিশেষকৈ কিছুমান পুলি বা ফুল এনেধৰণৰ হয় যিবিলাক কেৱল ৰ'দত নহয় কিন্তু ছাঁ জেগাত বা অন্য কোনো ৰ'দ নপৰা জেগাত ধনিয়া বা ধুনীয়াকৈ ফুল ফুলে বা ধুনীয়া কৈ গঢ় লৈ উঠে ঠিক তেনেধৰণে কিছুমান ফুল তেনেধৰণৰ হয় যোনবিলাক ফুল ৰ'দত বা বেছি পোহৰত অতিকৈ ফুলি উঠে এনেধৰণৰ বাগিছা খুলাৰ ক্ষেত্ৰত বিশেষকৈ ঘৰৰ ওচৰৰ যদি কোনোবাই এনেধৰণৰ বাগিছা খোলাৰ ক্ষেত্ৰত যদি মোৰ পৰা পৰামৰ্শ বিচাৰে প্ৰথমতেই মই তেওঁক এনেধৰণৰ অভি এনেধৰণৰ উপদেশ দিব বিচাৰিম প্ৰথমতে যে তেওঁলোকে বাগিছাখন কৰাৰ আগত যোনডখৰ জেগাত থ'ব সেই জেগাডোখৰ ভালদৰে পৰিষ্কাৰ কৰি পৰিপূৰ্ণভাৱে চফা কৰি ল'ব লাগে প্ৰথমতে চফা কৰি লোৱাৰ পিছত সম্পূৰ্ণ জেগাডোখৰ কিমান পৰিমাণৰ ফুল ৰুব বা কেনেধৰণৰ ফুল ৰুব তেওঁ ভালদৰে বাচনি কৰি ল'ব লাগে যিহেতু তেওঁ এখন বাগিছা খুলিব ইয়াৰ বাবে বিশেষকৈ প্ৰয়োজনীয় সজুঁলিসমূহ তেওঁৰ আছে নে নাই সেইটো ভালদৰে মন কৰিব লাগে বিশেষকৈ এনেক্ষেত্ৰত বাগিছা খোলাৰ ক্ষেত্ৰত সৰু সুৰা সৰু সুৰা সা সজুঁলিসমূহ তেওঁ আগতীয়াকৈ গোতাই ল'ব লাগে বিশেষকৈ কিছুমান ফুল এনেধৰণৰ হয় যে অধিক মাত্ৰাত সাৰ প্ৰয়োগ কৰাৰ ফলতো সেইবিলাকসমূহ সে বা সেইবিলাক ফুল বিশেষকৈ মৰহি যায় গতিকে তেওঁ ভালদৰে সেইখিনিৰ ওপৰত চকু দিব লাগে যে কোনজোপা ফুল বা কোনজোপা গছত বেছিকৈ সাৰ প্ৰয়োগ কৰাৰ ফলত সেই ফুলপাহ বা সেই গছজোপা মৰহি যাব পাৰে তেওঁ তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিব লাগে ইয়াৰ ওপৰিও ফুলসমূহৰ সদায় ভালদৰে ৰাতিপুৱা বা গধূলি ভালদৰে পানী দিব লাগে ইয়াৰ চাৰিওকাষ ভালদৰে চাফ চিকুণ কৰি ৰাখিব লাগে যিকোনো ফুলেই হওঁক এবাৰ হ'লেও ভালদৰে ভালদৰে যদি ইয়াৰ চাৰিওকাষ ভালদৰে সদায় যদি পৰিপূৰ্ণ ভাৱে ৰখা হয় বা ইয়াক সঠিক সময়ত পানী দিয়া হয় বা সঠিক পৰিমাণে সাৰ দিয়া হয় ঘৰুৱাই হওঁক বা কৃত্ৰিম সাৰেই হওঁক ইয়াৰ ওপৰত বেছিকৈ গুৰুত্ব কৰিব লাগে কিয়নো এজোপা গছ বা পুলিক বেছিকৈ প্ৰয়োজন হয় এক পৰিষ্কাৰ ঠাই লগতে ইয়াৰ ওপৰ ইয়াৰ ফুলৰ বা ইয়াৰ ইয়াৰ বিকাশৰ ওপৰত নিৰ্ভৰ কৰে ইয়াৰ ওপৰত ব্যৱহাৰ কৰা সাৰ যে সাৰ যিহেতু সাৰ দুই প্ৰকাৰৰ হ'ব পাৰে জৈৱিক সাৰ বা কৃত্ৰিম সাৰ জৈৱিক সাৰৰ ক্ষেত্ৰত বেছিকৈ মই কৰিবলৈ ক'ম কিয়নো কিছুমান এনেধৰণৰ কৃত্ৰিম সাৰ আছে যি আছে যিবিলাকে নেকি এজোপা উদ্ভিদ বেছিকৈ ব্যৱহাৰ কৰাৰ ফলত সেই উদ্ভিদজোপা বা গছ পুলিজোপা মৰহি যাব পাৰে এনেধৰণৰ ক্ষেত্ৰত আমি বিশেষকৈ জৈৱিক সাৰ প্ৰয়োগ কৰিব লাগে কিয়নো জৈৱিক সাৰৰ জৰিয়তে এজোপা গছ হয়তো ভালদৰে বা বহুত দিনলৈকে বহুত ধুনীয়াকৈ বহুত ধুনীয়াকৈ ফুলিব পাৰে